হেল্লো দাদা মই যে অলপ আগতে আপোনাৰ ৰেষ্টুৰেণ্টৰ মানে অতিথি ৰেষ্টুৰেণ্টৰ পৰা মমো এক প্লেট অৰ্ডাৰ কৰিছিলোঁ মোক সেইটো নালাগে এতিয়া কাৰণ মই হঠাৎ এক জেগাত যাব লাগা হ'ল আপুনি এটা কাম কৰক অৰ্ডাৰটো কেন্সেল কৰি দিয়ক আৰু মই যিটো এডভাঞ্চ পে'মেণ্ট কৰিছোঁ সেইটো মোক ঘূৰাই দিয়ক